অঁ অঁ হেল্ল' অঁ এইবাৰ ব'হাগ বিহুত আপুনি কি কি পিঠা বনালে অঁ অঁ অঁ তিল পিঠাটো আপুনি কেনেদৰে বনালে বাৰু

অঁ

অঁ অঁ অঁ তাৰপিছত বৰ পিঠাটো কেনেকৈ বনোৱা হয়

অঁ ঠিকে আছে বাৰু আপুনি মিঠৈ লাড়ু বনাওঁতে কি কি ব্যৱহাৰ কৰে অঁ ঠিকে আছে বাৰু এইখিনিয়ে বনালেনে আৰু কি আছিলে বিহুত

অঁ অঁ অঁ এই লোৱা সেইখিনি খুন্দি লোৱা হয়নে নাই গোটা তিলেদিয়ে বনোৱা হয় অঁ অঁ অঁ ঠিকে আছে বাৰু আপোনাৰ পৰা কথাখিনি জানিব পাই ভাল লাগিলে বাৰু ময়ো এইবাৰ তেনেকৈয়ে বনাম ঠিকে আছে হ'ব দিয়ক